হাতেৰে তৈয়াৰ কৰা কাপোৰ আৰু বজাৰত ৰেডিমেড কাপোৰৰ মাজত বহুত পাৰ্থক্য আছে কাৰণ আমি হাতেৰে যিখন কাপোৰ বৈ লওঁ সেইখন কাপোৰ পিন্ধিবলৈ আৰামদায়ক হয় আৰু তাত কোনো ৰং যোৱা বা বেয়া হৈ যোৱা কথা নাহে আৰু আমি কাপোৰযোৰ পিন্ধি বজাৰৰ যিযোৰ কাপোৰ আমি সেই কাপোৰযোৰ পিন্ধি ভাল নাপাওঁ আৰু দিনো নাযায় পিন্ধাৰ দুদিন পিছতেই কাপোৰযোৰ কোচ খাই যায় বেয়া হৈ যায় নিজে বোৱা কাপোৰযোৰ নিজে সূতা বজাৰৰপৰা চায়ো আনিব পাৰোঁ আৰু বোৱা কাপোৰযোৰ নিজৰ এটা সন্মানো থাকে আৰু আমি সেই কাপোৰযোৰ কম মূল্যতে বৈ উলিয়াবও পাৰোঁ কিন্তু বজাৰৰ কাপোৰবিলাক কি সূতাৰে বোৱা তাত আমি ধৰিবও নোৱাৰোঁ সেয়ে আমি পিন্ধি ভাল নাপাওঁ আৰু মূল্যও বহুত বেছি হয় আৰু ৰেডিমেড কাপোৰযোৰ মানে ভাল নালাগে বেছিকৈ পিন্ধি আৰু ৰেডিমেড কাপোৰৰ এখন বিশাল বজাৰ আছে যদিও মানুহে সেই ৰেডিমেড কাপোৰৰ নিবিচাৰে গতিকে নিজে বোৱা কাপোৰযোৰৰহে বেছি সন্মান থাকে